মই অধিক লোকৰ বাবে খানা বনাব হ'লে অশান্তি পাওঁ কেতিয়াবা ঘৰলৈ আলহী আহে মাৰ অসুবিধা হ'লে মই বনাবলগীয়া হয় যেতিয়া মানে আপোনাৰ অধিক লোকৰ বাবে খাদ্য বনাবলগীয়া হয় খাদ্যও সৰহকে বনাব লাগে লগতে আনা নানা ৰকমৰ বস্তু থাক বনাব লাগে আৰু একেৰাহে জুইৰ ওচৰত দুঘণ্টা তিনি ঘণ্টা ধৰি বহি বস্তু বনোৱাটো সহজ নহয় যিটো মোৰ বাবে বহুতেই অশান্তিৰ কাম সোনকালে বনাবৰ বাবে আপুনি জুইত খৰি ভালকে দি জুইডাল ভাল হ'লে সোনকালে হয় তথাপি মই এইটো বেয়া পাওঁ বস্তুটো একচুৱেলি মই ৰান্ধি ভাল নাপাওঁ কাৰণ মোৰ সেইটো হবী নহয় মই খেলা ধূলা কৰি নাচি বাগি পঢ়ি সেইবিলাক কৰি ভাল পাওঁ ৰান্ধি মোৰ ইমান ভাল নালাগে আৰু কেতিয়াবা নিজৰ বাবে মা দেউতাৰ বাবে অলপ ৰান্ধি দিওঁ অধিক লোকৰ বাবে সেইটো মই প্ৰায় নাৰান্ধোৱে কাৰণ ঘৰত মা থাকেই মাৰ অসুবিধা হ'লে বাধ্য যিহেতু আলহী আহিব আলহীকতো খুৱাই পঠিয়াব লাগিব সেই বাবে ৰান্ধো কিন্তু মানে কি ক'ম আৰু জুইৰ ওচৰত বহি ৰান্ধিবলে তাতকৈ বেয়া কাম নাই গেছ থাকিলে একেৰাহে আপুনি থিয়হি দেৰ ঘণ্টা দুঘণ্টা থিয়হি ৰান্ধিব লাগে সেইটো ভাল নহয় থিয় হৈ থাকিব নোৱাৰি ইমান সময় লগতে ঘৰৰ কামো কৰি থাকিব লাগে একেৰাহে দুটা কাম একেবাৰে চাব গ'লে দুটা কাম কেতিয়াও নহয় গেছৰ ওচৰত হ'লেও আপুনি থিয় হৈ বনাব লাগিব একেৰাহে জুইৰ ওচৰত হ'লেও একেৰাহে দেৰ ঘণ্টা দুঘণ্টা বহি যিটো মানে সুবিধা নহয়